হয় আপোনাৰ দোকানত কি কি ধৰণৰ কাপোৰ আছে অঁ অঁ মোক নুনি দেখুওৱাকচোন নুনি পাটৰ আপুনি দেখুৱা নুনি পাটৰ অৰিজিনেল অৰিজিনেলটো দেখুৱাওকঅৰিজিনেলটো কিমানমান পৰিব অঁ অঁ দেখুৱাওকচোন অৰিজিনেলটোৱে দেখুৱাব ভালটোৱে দেখুৱাব অঁ ৰঙকেইটা চাই লওঁ মেলি চাব খুলি চাব পাৰিম নে অঁ অঁ খুলি দেখুৱাবচোন এইখিনি অঁ অঁ আৰু দামটো অকণমান কমাই দিব পাৰিব ন চাৰি পাঁচযোৰ নলওঁ দুযৰ দুযোৰ ল'ব পাৰিম দুযোৰ লম দুযোৰমান লম আৰু দেখুৱাওকচোন গোটেইখিনি

অঁ অঁ অঁ এইখিনিয়ে কালাৰ আছে নেকি আৰু বেলেগ কালাৰ নাই অঁ অঁ অঁ অঁ মোক ৰঙা ৰঙৰ ভিতৰত এযোৰ লাগিছিলে ৰঙা ৰঙৰ দেখুৱাবচোন এযোৰ আনিব দিব ৰঙা ৰঙৰ এযোৰ নহয় দুযোৰমান আনিব দিব ভাল লাগিলে লৈ লম আৰু ফুলটো বহুত গোতনীয়া ফুলেই বহুত হেভি ফুল নালাগে আৰু এনেকৈ সৰু সৰু ফুলৰ তেনেকৈ দেখুৱাবচোন অঁ অঁ অঁ এইযোৰ ভাল লাগিছে ঠিক আছে দিয়ক বাৰু